স্মাৰ্ট মিটাৰ লগোৱাৰ বাবত আমাৰ বহুত অসুবিধা হৈছে কাৰণ মিটাৰৰ বিল বহুত বেছি হৈ আহিছে কাৰণ সেইবাবে আমি কাৰেণ্টৰ বিল আৰু মিটাৰ লাইট লগোৱাটো বহুত বন্ধ কৰা হৈছে কাৰণ মিটাৰ লগাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বহুতো মানুহৰ অসুবিধাৰ সন্মুখিন হ'ব লগা হৈছে কাৰণ মিটাৰৰ প্ৰতি বহুতো স্মাৰ্ট মিটাৰটো লগোৱাৰ ওপৰত বহুতো ৰাইজৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ বহুতো লোকৰ কাৰেণ্টৰ বিল দিবলৈ বহুতো হ্ৰাস কৰিছে সেইবাবে বহুতো দুখীয়া মানুহৰ বিলত বিল দিব পৰা নাই কাৰণ কাৰেণ্ট কাটি বহুতো ল'ৰা ছোৱালীৰ বহুতো আমাৰ বহুতো মানে কাৰেণ্টৰ বিলৰ কাৰণে লাইট দি পঢ়িব পৰা ন হোৱা নাই কাৰণ কাৰেণ্টৰ বিলৰ বেছি হ্ৰাস পাইছে সেইবাবে আপোনালোকে আমাক কাৰেণ্টৰ বিলৰ প্ৰতি অকমান অকমান হেৰি কৰক কাৰণ কাৰেণ্টৰ বিলত বহুতো আমাৰ অসুবিধা হৈছে সেইবাবে কাৰেণ্টৰ বিল কৰিব নালাগে কাৰণ লাইটটো লগাই থব লোৱা নেলা নালাগে মটৰ লগাব নালাগে তেনেকে বহুতো কাৰণত আমি সেইবোৰ সন্মুখীন হ'ব লগা হৈছে সেইবাবে কাৰেণ্টৰ বিলত বহুতো হ্ৰাস পাইছে আগতে যদি বিলটো আহিছিলে বিল আহিছিলে আপোনাৰ এশ টকা এতিয়া আপোনাৰ সেই বিলৰ হ্ৰাস পাইছেগৈ ওঠৰশ টকাৰ পৰ্যন্ত সেইবাবে আপোনালোকে ওচৰত আমি এইটোৱে কব বিচাৰিছোঁ কাৰেণ্টৰ বিলৰ প্ৰতি আপোনালোকে অলপ কাণষাৰ দিয়ক সেইবাবে মানুহৰ ৰাইজৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰেণ্টৰ বিলৰ কাৰণে মানুহ বহুতো অসুবিধাৰ সন্মুখীন হৈছে লাইট লগাব নোৱাৰা হৈছে কাৰণ লাইটৰ বিলৰ প্ৰতি বহুত হ্ৰাস হৈছে মিটাৰবোৰ বহুত বেছি হ্ৰাস হৈছে সেইবাবে আপোনালোকে এবাৰ চাওক মিটাৰ বহুতো পঢ়া বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কাৰণ কাৰেণ্টৰ বিলৰ প্ৰতি বহুত হ্ৰাস হৈছে বিল হ্ৰাস হৈ গৈছে মানুহৰ বহুতো জটিলতা হৈ পৰিছে কাৰেণ্টৰ বিল দিবৰ কাৰণে সেইবাবে আপোনালোকৰ স্মাৰ্ট মিটাৰটো হেৰি কৰিব পাৰে শক্তি হেৰি কৰিব পাৰে সেয়ে আপোনাৰ লোকৰ ওচৰত আমি কৈছোঁ আৰু স্মাৰ্ট মিটাৰটো আপোনালোকে যাতে বন্ধ কৰি বেলেগ আগৰ পূৰ্ণ মিটাৰ লগাব পাৰে আমি অনুৰোধ চলাইছোঁ কাৰণ মিটাৰটো বহুত বিলৰ প্ৰতি হ্ৰাস হৈছে সেইবাবে আমি কৈছোঁ কাৰেণ্টৰ বিলৰ স্মাৰ্ট মিটাৰবোৰ লগোৱাৰ পিছত বহুতো মানুহ অসুবিধাৰ সন্মুখীন হৈছে কাৰণ দুখীয়া শ্ৰেণীৰ লোকৰ মানুহৰ বহুতো অসুবিধা হৈ পৰিছে সেইবাবে কাৰেণ্টৰ বিলটোৰ ওপৰত আপোনালোকে এবাৰ চকু মেলি চাই যেন আৰু